শৈশৱকালত বিদ্যালয়ৰপৰা শৈক্ষিক ভ্ৰমণলৈ আমাক বিদ্যালয়ৰপৰা বহুতো জাগালৈ লৈ গৈছিলে বিভিন্ন জেগালৈ লৈ গৈছিলে যেনেকৈ কাজিৰঙা গুৱাহাটী তেজপুৰ আৰু ঢেৰ জেগা লৈ গৈছিলে কিন্তু মোৰ সেইবোৰৰ ভিতৰত কাজিৰঙাৰ স্মৃতিটোহে বেছিকৈ ভাল ভাল লাগে কাজিৰঙালৈ আমাক নৱম শ্ৰেণীত থাকোঁতে আমাৰ শ্ৰেণীৰ সকলো ছোৱালীক লৈ গৈছিলে যিহেতু আমাৰ স্কুলখন ছোৱালী স্কুল আছিলে সেইবাবে চব ছোৱালী আমি বাছত উঠি আৰু লগতে শিক্ষক শিক্ষয়িত্ৰী সকলোবোৰ আমি একেলগে গৈছিলোঁ তাত মোৰ তাত বাছত আমি বহুতো ৰং ধেমালি নাচ গান কৰি গৈছিলোঁ তাত মোৰ এজনী লগৰ আছিলে তাই মানে বাছৰ পৰা খিৰিকিৰ পৰা মানে মানুহবোৰক মানে গৈ থকা দেখিলে তাই মানে বহুত জোৰকৈ উকিয়াই দিয়ে আৰু তাইক মানে সেইটো কাৰণে বহুত উকিয়াই মানে তাই আৰু বহুত হুলস্থুল কৰে তাইক মানে সেইটো কাৰণে আমাৰ শিক্ষককেইজনে বহুতো গালি পাৰিলে লাষ্টত ক'লে কি তাইক বাটৰ বাছৰ মানে নমাই দিম বুলি ক'লে সেইবুলি কোৱাত তাই মানে অলপ ঠাণ্ডা হৈছে আৰু তেনেকৈয়ে আমি সেইটো এটা ভাল স্মৃতি আছিলে আৰু তেনেকৈয়ে আমি কাজিৰঙা গৈ পালোঁ তাত কাজিৰঙাটো বহুত জেগাত ফুৰিলোঁ তাৰ ভিতৰত আমি কাজিৰঙা অৰ্কিডলৈ গৈছিলোঁ তাত আমাক অৰ্কিডত মানে ঢেৰ সাংস্কৃতিক বস্তুবোৰ আছিলে অসমৰ সাংস্কৃতিৰ বিষয়ে নাচ গান সেইবোৰ হৈছিলে আৰু গছ গছনিৰ বিষয়েও আছিলে তাত মানে কোনটো কি গছ ফুল এইবোৰৰ বিষয়ে আছিলে তাত আৰু অৰ্কিডত মানে এটা মানে এটা ফানশ্যন নিচিনা হৈছিলে তাত তাত মানে এনেকৈ হেৰি আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ যিমানো মানে জনজাতি বা জাতি আছে সেইবোৰৰ বিষয়ে নাচ গান হৈছিলে তাত সেইটো চাই আমি বহুত আনন্দ লাভ কৰিছিলোঁ আমাৰ লগৰ ছোৱালীবোৰ আমি তাৰপৰা তাত একেবাৰে শেষত আমাৰ অসমৰ বিহু নাচটো দেখাইছিলে মানে নাচিছিলে তাত আমি আমাৰ লগৰকেইজনী গৈ নাচিছিলোঁ তাৰপাছত তাত মোৰ সেই বাছৰপৰা চিঞৰা লগৰজনীয়েও গৈ তাত খুব ভালকৈ নাচিছিলে আৰু বহুতো আমি হাঁহি ধেমালি কৰি নাচিছিলোঁ তাৰপৰা আমি সেইবোৰ আনন্দ কৰি মেলি আমি তাত এটা এনেকুৱা ঘৰ নিচিনা আছিলে ওপৰত চাংঘৰ নিচিনা তাতো মোৰ সেই লগৰজনী উঠি গ'ল আৰু সেই জ্যোৎস্না নামৰ লগৰজনী আৰু উঠি গৈ ওলমি তাত ফাৰ্ষ্টতেটো তাই অলপ অলপ মানে হাইট মানে উচ্চতাটো অলপ কম আছিলে তাইৰ তাৰপৰা তাই উঠি গ'ল উঠা পাছত কলে কি ওপৰৰপৰা তাইক ফটো ক্লিক মানে ফটো তুলি দিব লাগে তাৰপৰা আমি তুলিব যাওঁতে মানে তাই এনেকৈ এনেকৈ মানে ফটো তুলিবৰ কাৰণে এনেকৈ সাজু হওঁতে মানে তাই যিহেতু সেই ঘৰখন চাংঘৰখন বাঁহৰ আছিলে তাই মানে এনেকৈ জোতাটো তাত লাগি ধৰিলে তাৰপৰা তাই তাত সেইখিনিত বহুত হুলস্থুল চুলস্থুল কৰিলে আৰু তাত শিক্ষয়িত্ৰী আহি আকৌ তাৰ মা তাৰ হেৰি তাৰ মানুহখিনিক ক'লে মানুহখিনিয়ে গৈ আকৌ তাইক নমাই দিছে তাৰপৰা তেনেকৈ তাই তাই মানেহে ভ্ৰমণটোত বহুত উৎপাত কৰিলে আৰু তাত সেইটো কাৰণে বহুতো হাঁহি উঠিলে মানে তাইৰ ওপৰত সেইখিনিয়ে আছিলে মোৰ আৰু ভাল স্মৃতি তাৰপৰা আমি তাৰপৰা ওলাই আহি আমি ধাবা এখনত গৈ খাইছিলোঁ সেইবোৰে আছিলে মোৰ শৈশৱকালৰ বিদ্যালয়ৰ শৈক্ষিক ভ্ৰমণৰ স্মৃতি